হেল্ল' হয় হয় মই এজন কাষ্টমাৰ হিচাপে ফোন কৰিছিলোঁ অঁ এইটো বৰা বৰা হোণ্ডা হয়নে ডিলাৰ অঁ অঁ আমি গাড়ী এখন লোৱাৰ কথা ভাবিছিলোঁ ফ'ৰ হুইলাৰ এখন অঁ মানে তাত কেনেকুৱা কেনেকৈ কণ্টেক্ট কৰিলে পাম মানে ধৰক ইঞ্চুৰেঞ্চ কেনেকৈ ধৰণৰ হ'ব এইবিলাক জানিব বিচাৰিছিলোঁ অঁ নতুন গাড়ীয়ে ল'ম অঁ আৰু হেৰি মানে এক্সট্ৰা যিখন নতুন মডেলৰ সেইখনৰ ৰেট কিমান মান আহিব পাৰে আৰু ধৰক আমি যদি কি কি ফিচাৰ্ছ পাম মানে সেই কথাখিনি জানিব বিচাৰিছিলোঁ

অঁ

অঁ আৰু হয় তাৰমানে আমি গাড়ীখন বেংকে ফাইনেন্স কৰিব বেংকৰ পৰা ল'ম বুলি ভাবিছোঁ গতিকে কোনকেইটা

এক্সট্ৰাকৈ দিব নালাগে অঁ কেতিয়া মানে গ'লে সুবিধা হ'ব বাৰু অঁ ঠিক আছে